হেল্ল' হয় হয় হয় হয় এতিয়া ক'ব পাৰে অঁ আপুনি আহিব পাৰে হয় চাৰ আমি একচেঞ্জ কৰোঁ আৰু যদিহে আপুনি কিনে আমি টেন পাৰচেণ্টকৈ মানে দহ শতাংশকৈ ৰেহাই দিওঁ আৰু যদিহে আপুনি আপোনাৰ পুৰণি কিতাপ যদি আমাৰ লগত মানে সাল সলনি কৰিব বিচাৰে তেতিয়াহ'লে আমি ফিফটি পাৰচেণ্টত লওঁ মানে পঞ্চাছ শতাংশত মানে আমি লওঁ আৰু অঁ ৰেহাই দিওঁ আপুনি যদিহে পুৰণি কিতাপ এখন আনে তেতিয়াহ'লে আ আপোনাৰ যদি এশ টকা থাকে তেতিয়াহ'লে আমি আপোনাক আপোনাক পঞ্চাছ টকা ঘূৰাই দিম আৰু যদিহে আপুনি নতুন কিতাপ এখন আমাৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে আপোনাক টেন টেন পাৰচেণ্ট মানে দহ শতাংশ আমি ৰেহাই দিম হয় হয় ঘূৰাই দিম আৰু যদিয়ে আপোনাৰ অঁ অঁ অঁ আপোনাৰ যদিহে মানে সৰহকৈ কিতাপ আছে তেতিয়াহ'লে বেছি যদি কিতাপ থাকে তেতিয়া আমি আৰু আপুনি কিতাপখিনি চাই ল'ব লাগিব যদি বহুত নতুন নতুন হৈ আছে তেতিয়াহ'লে আমি অলপ আপোনাক বেছিকৈ দিম আৰু যদিহে একেবাৰে মানে কেতিয়াবা কিতাপবোৰ এনেকুৱা হয় যে পুৰণি কিতাপ বুলি পেলাই আমি মানে ল'ব নোৱাৰোঁ কি দিব পাৰিম কি দিব নোৱাৰিম বহুত যদি ফালি চিঙি গৈছে বেয়া হ'ব ধৰিছে বা পোক চোকে কাটিছে তেতিয়া আ আ আপোনালোকে বেয়া পাব নালাগে কিন্তু আমি তেতিয়া আৰু অলপ মানে কমত আমি ল'ব পাৰোঁ কাৰণ আমাৰ আমাৰ পৰা যদি আনে কিনিও নিনিয়ে অন্য কোনোৱে যদি নিবিচাৰে তেতিয়াহ'লে আমাৰটো এনেই থাকিব সেই বাবে মানে হয় আপুনি কালি বা পৰহি মই থাকিমে দোকানত মই থাকিলে আপোনাক ৰেহাই দিম আপুনি আহি যাব

অঁ হ'ব আহিব ঠিক আছে